অঁ হয় কওকচোন অঁ মোৰ ওচৰত লোকেল চব্জি পাব বাৰু এনেই বাইদেউ আপোনাক কিমান লাগিব বাৰু

অঁ হয় বাৰু আপুনি ভাল জেগাতে ফোন কৰিছে পাব আপুনি এতিয়া কিমান দিনত লাগে মই আপুনি যোগাযোগ কৰিব লাগিব ইয়াত অঁ পাঁচদিনৰ ভিতৰত পাৰিম বাৰু আপোনাক এতিয়া কি কি লাগিব আপুনি ক'ব মই আপোনাক সকলো বিচাৰি দিম মানে মা এতিয়া মানে ভাল জেগাতে ফোন কৰিছে বাৰু মই এতিয়া এইকেইদিনতে আৰু বিচাৰিবলৈ লৈছিলোঁ মই ইয়াত লাহে লাহে বস্তু প্ৰায় মই তাকে ভালে আছিলে অঁ শুনি আছোঁ কওক হয়

অঁ

অঁ মই মই পাৰিম বাৰু এইবিলাক বস্তু মই এতিয়া এই ফাৰ্ম এখনত মই কথা পাতি আছিলোঁ অলপ আগত ফাৰ্মখন আছে আমাৰ ইয়াত ভাল মাজুলী হেৰিয়ৰ মই কথা পাতি আছোঁ মই এইকেইদিন মানে বস্তু উঠাম বুলি কৈ আছোঁ ফাৰ্মতো বস্তু চিঙিব দিছোঁ লাহে লাহে বস্তু মই উঠাইছোঁ আৰু আপোনাক মোক কম কিমান আপোনাক এতিয়া টুটেল মই কিমান হ'ল মই লিখি মই আপোনাক জনাম আপুনি পে'মেণ্টটো গোটেইটো দিব জানো একেচাতে

হয়

হয় হয় হয় হয় মই এইটো মানে আমাৰ এই ফাৰ্মত যিকেইখন আমাৰ মাজুলীত যিমান ফাৰ্ম আছে মই সব ফাৰ্মৰ লগত কণ্টেক্ট আছে তাত প্ৰায় মানে মানে চব্জিটো মানে আমাৰ সাৰ নিদিয়া আমাৰ ঘৰ ঘৰুৱা মানে আমাৰ ঘৰুৱা সাৰটো যিটো আমাৰ ঘৰতে প্ৰস্তুত কৰে সেই সাৰটোহে আমি প্ৰস্তুত কৰে মানে সেই তাত আৰু তাত চব্জিটো আমাৰ ইয়াত চব্জিটো আমাৰ বহুত জেগাত যায় আমাৰ অসমৰ বাহিৰতো যায় প্ৰায় আৰু এতিয়া মই কণ্টেক মানে মই ভালকৈ হেৰি কৰি আছোঁ কণ্টেক্ট লৈ আছোঁ মই বাহিৰত আমাৰ এতিয়া যাব দুই ট্ৰাক যাব আমাৰ বাহিৰত যাব অসমৰ এতিয়া আপোনাক আপোনাক এতিয়া লাগে বুলি কৈছে আপোনালৈও এতিয়া মই কৈছোঁ আৰু এতিয়া ফোন কৰিম আৰু অকণমান পিছত মই আপোনাৰ লগত কথা পতাৰ পিছত মই তাত ক'ম আৰু কিমান লয় আপুনি মই ডিটেইলছ সব দি আপোনাৰ তাত পঠাই দিম আপুনি মোক হোৱাটছআপত আপোনাৰ ডিটেইলছ সব দিব মই মানে এনেকৈ আপোনাৰ যেতিয়াই লাগে তেতিয়াই আপুনি ফোন কৰিব পাৰিব মই মানে অকল সেই বস্তুটোহে কণ্টেক্ট লওঁ মানে মই শাক পাচলি চব্জিৰ বস্তুটো কণ্টেক্ট লওঁ মাজুলীত মানে মই যিমান হেৰি আছে সব বাহিৰত পঠিয়াওঁ মানে যেনে সৰিয়হৰ পৰা ধৰি আপোনাৰ সৰিয়হ লাগিলেও মোক ক'ব পাৰিব সৰিয়হ আছে আমাৰ ইয়াত পূৰা

প্ৰায় ইয়াত মানে মাজুলীত প্ৰায় কলডিলটো পাবলৈ টান কিন্তু মই চেষ্টা কৰিম বাৰু বিচাৰিবলৈ মাজুলীত কিন্তু ইমান কলডিলটো আপোনাক যিমান লাগে কৈছে সিমান নাপাব চাগে কলডিলটো কিন্তু বাকী বস্তু আপুনি যিমান কৈছে সব পাব কলডিলটো প্ৰায় মানে আমাৰ ইয়াত কমেই চলিছে মানে বিচাৰিবলৈও টান পাবলৈও টান কলডিলটো আপুনি বাকীবিলাক সব পাব আৰু মানে মোৰ এইপিনে লখিমপুৰ ডিষ্ট্ৰিকত মোৰ আছে বাৰু চিনাকি তাত খবৰ নাই মোৰ বেলেগ ফাৰ্মৰ সব যোগাযোগ আছে মোৰ ইয়াত মাজুলীৰ যিমানকেইখন ফাৰ্ম আছে সব আছে আৰু মোৰ বাহিৰতো আছে লখিমপুৰ ডিষ্ট্ৰিকতো আছে ফাৰ্মৰ চিনাকি মই এতিয়া ফোন কৰিম আপোনাৰ হেৰি কৰাৰ পিছত আপোনাৰ হেৰিটো কিমান কলডিল কিমান লাগিব বাৰু এনেই কলডিল

অঁ মই ক'ব লাগিব হয় মই হেৰি কৰিম মই ইয়াত এতিয়া ফোন কৰিব লাগিব মই বাহিৰলৈ তালৈ মই লগৰ আছে ফোন কৰিম মই জনাম আপোনাৰ বস্তুটো মই আপোনাক ডিটেইলছ সব দি দিব মোৰ হোৱাটছআপত মই আপোনাৰ এই নাম্বাৰটোতেই দিব আৰু মই আপোনাক সকলোৱে চব বস্তু মই পোৱাই দিম ভালকৈ পে'মেণ্ট

হয় মই নাই লোকেলে হয় মই মানে যিমান ফাৰ্মত মোৰ চিনাকি আছে সব লোকেল আমাৰ মাজুলীত ইমান প্ৰায় হেৰি নকৰে দুখন এখন আছে মই সেইকেইখনৰ পৰা নলওঁ বাৰু মই কাইলৈ পে'মেণ্টটো সোনকালে দিবলৈ চাব কাৰণ ময়ো লোকৰ পৰা বস্তুটো কিনিবলগীয়া হয় নহ্ আৰু মই বস্তুটো লোকৰ পৰা আনিব লাগিব আকৌ মোৰ হেৰি খৰচ হ'ব অলপ যিমান পাৰে সোনকালে দিব আৰু গোটেইটো আৰু মই আপোনাক আপুনি মেছেজ দিব মোক জনাব আপোনাৰ লোকেশ্যন হেৰি সব জনাই দিব মোৰ গাড়ী যাব মই আপোনাক গাড়ী নাম্বাৰ দিম গাড়ী যাব আপোনাক ফোন কৰিব আপোনাক ঘৰত বস্তু পেলাই দিব হে হয় কওকচোন হয়

হয় মই চিন্তা কৰা নাই বাৰু আপুনি ফোন কৰিছে ইমান হেৰিকৈ বিচাৰি নাম্বাৰ বিচাৰি মোলে ফোন কৰিছে ভালেই হৈছে নাম্বাৰটো চেভ কৰি থ'ব পিছে পৰে যেতিয়া কিবা হ'লেও আপোনালোকে জনাব মই আছোঁ শাক পাচলিৰ ক্ষেত্ৰত যিমান লাগে মই মানে মাজুলী বুলিয়ে নহয় মানে মই বহুত জেগাত মোৰ হেৰি আছে মোৰ চিনাকি আছে মই বহুত জেগাৰ পৰা বস্তু উঠাওঁ অসমৰ বাহিৰলৈ শিৱসাগৰৰ পৰা উঠাওঁ মই লখিমপুৰৰ পৰাও উঠাওঁ মই হয় হয় হয় হয় গাড়ী পঠিয়াব যদি ভালেই মই সব হেৰি কৰি পঠিয়াম আপুনি এতিয়া মাজুলী মাজুলীৰ পৰা ল'ব নহ্ আপোনাৰ মাজুলীৰ পৰাহে বস্তুটো উঠাব হয় মাজুলীৰ পৰা উঠালে ভাল মানে বাকীবিলাক আছে ইয়াত আমাৰ অৰ্গেনিক বহুত হেৰি বহুত আছে যেনেকৈ হেৰি অৰ্গেনিক ফাৰ্ম বহুত আছে লখিমপুৰত আছে যেনি তেনি আছে শিৱসাগৰত আছে সবতে আছে কিন্তু মাজুলীৰ মানে সাৰ নিদিয়া মানে প্ৰায় আপুনি বেলেগ যদি বেলেগ মানুহো পায় নহ্ আপুনি মোক খবৰ দিব কণ্টেক্ট কৰিব মোক ক'ব যে বোলে এনেকৈ আছে মাজুলী চিনাকি আপুনি বোলে ক মই আপোনাকো কিবা এটা পাৰ্চেণ্টেজ দিম তেতিয়া আপুনি মানুহবিলাক আনিব মোৰ ওচৰলৈ ভাল মানুহ নহ'লে কণ্টেক্ট বেছি আহিছে তেতিয়া আনিব তেতিয়া আপুনি বাইক আপুনি এতিয়া বাহিৰত পঠিয়াব বস্তু মা মাজুলী বাহিৰত বহুত জেগাত আছে মানে ইয়াত মোৰ চিনাকি আছে মোৰ চিনাকি শিৱসাগৰত আছে মোৰ ইয়াত লখিমপুৰ ডিষ্ট্ৰিকত আছে তাৰপা ধেমাজি ডিষ্ট্ৰিকত আছে মোৰ প্ৰায় চিনাকি আছে আপুনি সেইবিলাকৰ ওচৰৰ পা যদিও নিব বিচাৰে তেতিয়াও মোক ক'ব মই আপোনাক পাতি দিম আপুনিও পাৰ্চেণ্টেজ এটা পাব ময়ো পাৰ্চেণ্টেজ এটা পাম বিজনেচটো যেতিয়া বিজনেচ কৰিছোঁ তেতিয়া ভা ভালে চলি থাকিব লাগে আপুনি বাহিৰতে পঠিয়াব মইও বাহিৰত পঠিয়াইছোঁ আজি মোৰ এতিয়া ট্ৰাক দুখন গৈছে বাহিৰত চব্জি লৈ গৈছে মা মাজুলীৰ হেৰিয়ত কিবা অৰ্গেনিক এটাত গৈ মানে হেৰি এটাত গৈছে অফিচ অফিচ এটাত ভাল ডাঙৰ অফিচ এটাত আৰু এইবিলাক কিবা পাৰ্টি চাৰ্টি বিয়া চিয়া হ'লেও মোক শাক পাচলি মোক যোগাযোগ কৰিলে হ'ল যিমান লাগে যিমান কুইণ্টেল লাগে মই সব দিব মানে পাৰিম মানে মোক আপুনি নাম্বাৰটো মোক যাক মানে দি দিব যাক লাগে মোৰ নাম্বাৰটো যদি মই যদি মই ভাল অঁ কওকচোন অঁ লোকেল মাছ লোকেল মাছ আমাৰ অঁ লোকেল মাছ আছে বাৰু লোকেল মাছৰ ফিচাৰী আছে ইয়াত বহুত ডাঙৰ ডাঙৰ আপুনি লোকেল ফিচাৰী আছে আপুনি লোকেল মাছ আপুনি যিমান লাগে মোক অৰ্ডাৰটো দিলেই হ'ল মই কৈ দিব পাৰিম কিমান লাগে চাৰি পাঁচ ছয় কুইণ্টেল যিমান লাগে মোৰ ওচৰত আছে মানে এতিয়া উঠাম আপুনি কোৱা যোন যোনদিনা লাগে তাত দুদিনৰ আগত খবৰটো দিব কাৰণ মাছটো উঠাবলৈ আমাৰ টাইম লাগে মানে হয়

হয় মাছৰ মই মাছটো মই উঠাই পিনে আপোনাক লগালগ লগালগ ফোন কৰিম মই আপোনাক মাছটো উঠোৱাৰ পিছত আপুনি মাছ এতিয়া আপুনি যি মাছ লাগে ৰৌ ৰৌ মাছ লাগে যি লাগে আমাৰ এতিয়া আমি এতিয়া লাহেকৈ আৰু মানে এটা ফিচাৰী আছে আমি চিতল মাছো হেৰি কৰিব চাই চাইছোঁ আমাৰ লোকেল চিতল আমি পুহিছোঁ মানে ইয়াত লাহে লাহে ৰৌ যি লাগে লোকেলটো ছশ কেজি কম হ'ব যদি আপুনি কুইণ্টেলত উঠাই নহ্ তেতিয়া আমি কিবা চাই দিব পৰা যাব কাৰণ আমি মাছটো ফিচাৰীৰ পৰা আকৌ উঠাবও লাগে নহ্ মানুহ লগাব লাগে অলপ কষ্ট হয় যিহেতু ডাঙৰ মাছ আমি বজাৰত চুচৰাব লাগে আকৌ বাকী মাছেও দুখ পায় সেইকাৰণে মানে অলপ প্ৰব্লেম হয় আপুনি তেও চিন্তা নকৰিব আপুনি যদি লয় সৰহকৈ তেতিয়া মই মিলাই দিম আৰু আপুনি মোক ফোন কৰিছে যেতিয়া হয় মই আপুনি মোক ফোন কৰি জনাব আপোনাক কিমান কি মাছ লাগে আৰু বাইদেউ চব্জি আপোনাৰ চব্জিটো হেল্ল' বাইদেউ চব্জিটো আপোনাৰ আপোনাক দিম মই আপুনি মোক ডিটেইলছ চিটেলছবিলাক সব হোৱাটছএপত দি দিব হয় হয় মই ভালকৈ দি পিঠাম বাৰু পেকিং কৰি মানে বস্তাত ভৰাই

হয় হয় হয় মই ভাল চাই দিম বাৰু অঁ বাকী

হয় মই হয় আপুনি লোকচান খাব নালাগে ময়ো লোকচান খাব নালাগে মই ধুনীয়াকৈ দি পঠিয়াম আপুনি চিন্তা নকৰিব আপুনি জাষ্ট আপোনাৰ হেৰিবিলাক লোকেশ্যনটো দিব কি কি আছে সেইবিলাক মোক হোৱাটছআপত দিব আৰু যিমান মানুহ পঠিয়াই আপুনি নাম্বাৰটো দি পঠিয়াব যিজন মানুহ পঠিয়াই আপুনি অঁ ধন্যবাদ আপুনি ভাল হেৰিয়াতে কৰিছে আপুনি কেতিয়াবা জনাব কিবা কিবি থাকিলে কাম অঁ হয় বাইদেউ হ'ব দিয়ক ঠিক আছে